মোৰ দোকানত যি বিচাৰা সকলো ধৰণৰ ফলেই আছে অঁ কি কি ফল লাগিব নামটো কৈ যোৱা

অঁ

এ এতিয়া আৰু দামটো প্ৰত্যেকবোৰ ফল মূলৰে দাম বাঢ়িছে নহয় অঁ হ'ব বাৰু মই মিলাই মেলি দিম আৰু আপেলটো এতিয়া দুশ টকা কেজি কম মানে অলপ বেছিকৈ লৈছা যে অলপ কমাই মেলি দিম আৰু ওৱান এইটি মানত দিব পাৰিম আৰু এ আৰু ইফালেও আকৌ দামটো যথেষ্ট দামতে মই লৈছিলোঁ সেই কাৰণে টুৱেন্টি ৰুপিজ কমাই দিছোঁ আও অঁ হ'ব মই মিলাই মেলি দি দিম বাৰু আঙুৰ এতিয়া আঙুৰো দুশ বিছ ত্ৰিছ টকামান হ'ব আঙুৰটো দুশকেই দিব লাগিব কম নহ'ব সেইটো নাৰিকলটো ফিফটি যোৰা হাণ্ডেট হয় এহ নাৰিকলৰো দাম বেছি হৈ আছে নহয় এতিয়া অঁ হ'ব মই এইটিকৈ ধৰি দিম বাৰু যোৰা কুঁহিয়াৰ কুঁহিয়াৰটো ফিফটিকে লাগিব এডালত অঁ অঁ অঁ

আৰু ডালিম আৰু ডালিম নালাগে নেকি হে ডালিমৰ এতিয়া আঢ়ৈশ টকা কেজি ডালিমৰ দামটো অলপ বেছি বেছিয়ে আও মই কমকেই কৈছোঁ হ'ব গোটেইকেইটা গোটেইকেইটা ফল মূল যেতিয়া লৈছা অলপ কমাই দি দিম বাৰু অঁ হ'ব আহিবা অঁঁ হ'ব দিয়া